অঁ দাদা এই পিজ্জা আৰু ক'কৰ আপুনি বিলখন মোক দিব হাঁ এতিয়া খোৱাটো ভালেই আছিলে বাৰু অঁ হয় হয় অঁ এতিয়া মই বিলখন কি ৱেবছাইটত গ'লেহে পাম নেকি আচ্ছা আচ্ছা এপো আছে আপোনালোকৰ অঁ তেনেহ'লে মই কি এপটো ডাউনলোড কৰিব লাগিব ন আচ্ছা ঠিক আছে ঠিক আছে মই এপত অঁ আৰু এটা কথা এইটো কি মই হ হোম ডেলিভাৰী পাম নেকি বাৰু অঁ হয় নেকি আপোনাৰ হোম ডেলিভাৰী চাৰ্জটো কিমান লয় বাৰু কিবা এক্সট্ৰাকৈ তাৰ এমাউণ্ট লয় নেকি অঁ ঠিক আছে ঠিক আছে হ'ব বাৰু মই তেনেহ'লে ৰিচিপ্টখন এপৰ পৰাই ডাউনলোড কৰি ল'ম ন ঠিকে আছে ধন্যবাদ